মই এমাজনত এখন শাড়ী দিছিলো শাড়ীখন বৰ ধুনীয়া আহিছে যেনেদৰে ফটোত দেখিছিলোঁ কালাৰটো তেনেদৰেই আহিছে আৰু কাপোৰটো বহুত ছফ হয় আৰু কাপোৰটো চাই ইমান কম দামত দিছে মই বহুত ভাল পাইছোঁ আৰু শাড়ীখন পিন্ধি গ'লে মোক সকলোৱে প্ৰশংসা কৰে আৰু কয় ইমান ধুনীয়া শাড়ীখন বহুত দাম লৈছে ন কিন্তু মই কওঁ নহয় অ' এই শাড়ীখন বহুত কমত পাইছোঁ মই চাৰে চাৰে তিনিশ টকাতে পাইছোঁ আৰু কাপোৰটো যেনেকুৱা ধুনীয়া সেই ধুনীয়াটো চাই মানে পইচাটো বহুত কম লৈছে আৰু ফাৰ্ষ্ট মই এমাজনত এই শাড়ীখনেই অৰ্ডাৰ দিছিলোঁ মই কিন্তু বহুত ভাল পাইছোঁ আৰু এই এমাজনত যে ইমান ধুনীয়া কাপোৰ আহিব মই ভবাই নাছিলোঁ এতিয়াহে ভাল পাইছোঁ যে গম পাইছোঁ যে এমাজনতো বহুত ভাল কাপোৰ আহে আৰু কাপোৰবিলাক পিন্ধি বহুত আৰাম পাইছোঁ কিন্তু মই একো বেয়া ফীল বেয়া অনুভৱ পোৱা নাই কাৰণ কিয় সেই চাৰে তিনিশ টকাত পোৱা কাপোৰটো মানে বহুত মোৰ লাভৱান হৈছোঁ বুলি মই ভাবিছোঁ